হয় হয় কওক কওকচোন

অ' জীপ ছাফাৰী পাব আৰু হাতী পাব আপোনাৰ এজনৰ দুশ মানকৈ হ'ব আৰু এতিয়াতো তাত পাঁচজনৰ কেপাচিটি আছে ন মানে আপোনাৰ ওৱান থাউজেণ্ড টুৱেলভ হাণড্ৰেদ মান আহে আৰু অ' ঠিক আছে বাৰু এশ দুশমান নিজৰ হয় ন তেল চেলৰো খৰচ আছে আজিকালি তেলৰ দাম জানেই এশ দুশমান কমাম আৰু পাঁচশ কম হ'ব অলপ মিলাওক আপুনিও আপোনালোকে ট'টেল কেইজন যাব মানে চাৰিজন যাবতো পাঁচশত নোপোচাব নহয় অলপ অলপ বঢ়াওক আৰু আঠশ নশ মানত হ'লে হ'ব পাৰি আৰু বাৰু আপুনি আপোনালোকে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মানে বন্যপ্ৰাণী যিবিলাক হাতী গড় ভালুক সেইখিনিতো দেখিবই যিবিলাক ছাডেনলি মানে আপোনাৰ আমি যেতিয়া জীপ চাফাৰী কৰি থাকিম তেতিয়া ছাডেনলি তেওঁলোকক আমি গোটেইখিনিতো দেখিব চাব নোৱাৰে যোনটো মুখৰ আগত ওলায় সেইটোৱে চাব পাৰিব আৰু এতিয়া ক'ব নোৱাৰিম সঠিককৈ কি ক'লে কি ক'লে নাই এইটো আপোনাৰ চাৰিটামানৰ ভিতৰত আৰু আবেলি চাৰিটামানৰ ভিতৰত দেখা পোৱা যায় আৰু সিহঁতে ৰাতিপুৱা আৰু আবেলিটো বেছিকৈ ওলায় মানে সন্ধিয়া হৈ গ'লেতো এইটো নোৱাৰি আৰু সেইটো কাৰণে আপোনাৰ সময়টো অলপ আগতীয়াকৈ আহিলে ভাল হ'ব ঠিক আছে হ'ব বাৰু ঠিক আছে হ'ব বাৰু লগ পাম